শিক্ষা লাভ কৰাৰ সময়ত অসমৰ ছাত্ৰ ছাত্ৰীসকলে বহুত ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হয় দূৰত্ব খৰচ তাৰ উপৰিও গুণগত মানদণ্ডৰ অভাৱত তেওঁলোকে কেনেধৰণৰ স্কুল কলেজ বা বিশ্ববিদ্যালয় চয়ন কৰিব সেইটোৰো এটা অসুবিধা হয় তেওঁলোকে বিভিন্ন ধৰণৰ ভিতৰুৱা অঞ্চলৰ ল'ৰা ছোৱালীসকলে তেওঁলোকৰ দূৰত্বৰ বাবে যাতায়তৰ খৰচৰ বাবে কলেজ বা উচ্চশিক্ষা ল'বলৈ নোৱাৰে তাৰ উপৰিও কেতিয়াবা এনেকুৱা দেখা যায় যে তেওঁলোকে শিক্ষা লাভ কৰিলে কিন্তু সেই শিক্ষাৰ মানদণ্ড বা গুণগত মানদণ্ড নথকাৰ বাবে তেওঁলোকে বহুত কৰ্মসংস্থাপনৰ সময়ত বহুত বেছি পৰিমাণৰ অসুবিধাত সম সন্মুখীন হয় তেওঁলোকে কোনো ধৰণৰ কোনখন বিশ্ববিদ্যালয় বা কলেজত পঢ়িছে বা কেনেধৰণৰ কি কৰিছে সেই সকলোবিলাক ইয়াত জড়িত হৈ পৰে স্কুলৰ ক্ষেত্ৰত ক'বলৈ গ'লে মাধ্যম এটা বিষয় হৈ পৰিছে অসমীয়া মাধ্যমত পঢ়িবনে ইংৰাজী মাধ্যমত পঢ়িবনে অন্যান্য মাধ্যমত পঢ়িব তাৰ সমান্তৰালভাৱে তেওঁলোকৰ পৰীক্ষা পতাৰ প্ৰক্ৰিয়াটো কি হ'ব আৰু সেই প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁলোকে কিমান সময় বা কিমানখিনি ক্ষেত্ৰত উন্নতি পাব তেওঁলোকে লাভান্নিত কিমান হ'ব সেই সকলোবোৰ কথা আহি পৰে স্কুলৰ তাৰতম্যৰ বাবেও কেতিয়াবা তেওঁলোকে অসুবিধাৰ সন্মুখীন হোৱা দেখা যায় কেতিয়াবা কিছুমান অনুষ্ঠানৰ বা স্কুলৰ বহুত বেছি পৰিমাণে খৰচ খৰচী হৈ যায় এডমিছন লোৱাৰ সময়ত তেওঁলোকে তেওঁলোকে অত্যাধিক মুইল মূল্যাংকন দিয়া যায় বা যি যাৰ বাবে তেওঁলোক কিছুমান মানুহে তাত এডমিছন ল'বলৈ দিগদাৰ পায়